কিতাপ এখন শেষ কৰিবলৈ সাধাৰণতে কিতাপখনৰ কিতাপখন ডাঙৰ নে সৰু তাৰ ওপৰত ডিপেণ্ড কৰে কিতাপখন যদি ডাঙৰ হয় তেন্তে তাক শেষ কৰিবলৈ অলপ দীঘলীয়া সময়ৰ দৰকাৰ কিন্তু সৰু যদি কিতাপ হয় তেন্তে এদিন বা দুদিনতে শেষ কৰি দিওঁ আৰু মই একেৰাহে তিনি চাৰি ঘণ্টা কিতাপ পঢ়িব পাৰোঁ পঢ়াৰ বাবে মোৰ কোনো মাহিলী বা সাপ্তাহিক লক্ষ্য নাই মই কিতাপ পঢ়াৰ প্ৰতি আগ্ৰহী গতিকে মই যেতিয়াই সময় পাওঁ আজৰি হওঁ মই তেতিয়াই কিতাপ এনেই পঢ়ি থাকোঁ